হেল্ল' অঁ ডেইলী চাৰ্জ হয়নে অঁ মোৰ অৰ্ডাৰ এটা আছিলে আপোনাৰ জুলাই ন তাৰিখে মোক আবেলি সন্ধিয়া লগা ছটামান বজাত মোক চাওমিন দুপ্লেট লাগিছিলে অঁ কিমান কিমানকৈ ল'ব অঁ অলপ কমাই মো ল'ব অঁ চাই চিতি দিব আপোনাৰ পৰাই আমি আমি আনি খাই বৈ থকা হয় অঁ অঁ ঠিক আছে ঠিক আছে আপোনাৰ দুপ্লেট দিলেই হ'ব আপোনাৰ জুলাই ন তাৰিখে অঁ অঁ ঠিক আছে খালি কিবা এটা চাই খালি কমাই ল'ব অ'কে অ'কে